আমাৰ এই অঞ্চলত ৰন্ধা খাদ্য পৰম্পৰা হিচাপে আমি হেৰি দাইল ভাত চবজি তৰকাৰী এইবিলাকে বুজোঁ তাৰ ভিতৰতে আমাৰ অসমীয়াৰ এইয়া হেৰি খাৰ টেঙা এইবিলাক আকৌ খাৰলি বাঁহৰ গাজ এইবিলাকো বনোৱা হয় আমি তাৰ ভিতৰত আকৌ আমি পিঠা পনাও বিহু চিহু উপলক্ষে পিঠা পনাও বনাওঁ লাড়ু পিঠা জলপান এইবিলাকো হয় এতিয়া মাছৰ টেঙা বনাব পাৰি মাছৰ টেঙা হেৰি কৰিব পাৰি এইটো ঠেকেৰা টেঙা বুলি এটা টেঙা আছে ঠেকেৰা টেঙাটো তিয়াই থৈ মাছটো ভাজি তাতে দুটামান সৰিয়হ হেৰি ফুটাই দি পেলাই সেনেকেও মাছৰ টেঙা বনাই টেঙাখিনি ঢালি দি ভাজি পেলাই তাৰপিছতে আকৌ খাৰ অমিতাৰ খাৰ তাৰপিছতে পানীলাওৰ খাৰ এইবিলাক বনাব পাৰি আমাৰ আঞ্চলিকৰ এইয়া পৰম্পৰা খাদ্যৰ ভিতৰতে আকৌ পিঠা পনাৰ ভিতৰত আমাৰ মেইনলি হেৰি এইটো বিহুৰ মাঘৰ বিহুৰ সময়ত এবিধ পিঠা বনোৱা হয় সেইটো তিল পিঠা নাৰিকল পিঠা বুলিয়েই কয় ঘিলা পিঠাও আছে তেল পিঠাও আছে তাৰপিছত এইয়া শুকান পিঠা হিচাপত এইটো আমাৰ নাৰিকল পিঠা আৰু তেলপিঠাই বনোৱা যায় নাৰিকলখিনি ৰুকি গুৰ আদি দি অকণমান ভাজি পেলাই সেইখিনি তিলপিঠা বনোৱা হেৰি হয় নাৰিকল পিঠা বৰা চাউলৰ হেৰিখিনি তিয়াই থৈ পেলাই সেইখিনি খুন্দি সেই শুকানে সেই পিঠাতো বনোৱা হয় পিঠাতো তাৱাত দি পেলাই মাজতে পুৰ দি নাৰিকলৰ পুৰ দি পেলাই সেইটো উল্টা পাল্টা কৰি দিলে সেইটো এটা তিল পিঠা হৈ যায় নাৰিকলৰ লাড়ু বনাই এইখিনি আমাৰ পৰম্পৰা খাদ্যৰ ভিতৰত পৰে তাৰপিছতে নাৰিকলটো ৰুকি গুৰেদি সানি চেনিদি সানিও নাৰিকলৰ লাড়ু বনোৱা যায় তেলপিঠা বনোৱা যায় ভাত খোৱা চাউলৰ গুড়া কৰি পেলাই এইটো গুৰেদি মাৰি অকণমান দেৰি পেলাই থৈ আকৌ তেলত ভাজিব লাগে সেই পিঠাটো তেতিয়া সেইটো তেলপিঠায়ে হয় আৰু এনেকৈ নানা ধৰণৰ আমাৰ পৰম্পৰা খাদ্য আছে